গ্ৰাম্য় অঞ্চলৰ শিক্ষা ব্য়ৱস্থা উন্নত কৰিবলৈ চৰকাৰে নতুন নতুন আজিকালি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে গ্ৰাম্য় অঞ্চলৰ স্কুললৈ শিক্ষাৰ্থীসকলক পঠিওৱা নহয় কিছুমান ক্ষেত্ৰত তেওঁলোকৰ বহুতো অসুবিধা আছে অসুবিধা হ'ল তেওঁলোকৰ নিজৰ মাক দেউতাক বেছিভাগেই শিক্ষাৰ লগত জড়িত নহয় সেইকাৰণে শিক্ষাৰ কিমান প্ৰয়োজনীয় সেইখিনি নাজানে সেইকাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীক ইস্কুললৈ পঠিওৱা নহয় তাৰ বিপৰীতে তেওঁলোকে তেওঁলোকে যিটো কৰ্মত জড়িত থাকে সেইটোৰ লগত ল'ৰা ছোৱালী নিজৰ ল'ৰা ছোৱালীক জড়িত কৰায় যে নিজৰ কামখিনিও কম সময়তে কৰিব পাৰিব আৰু এটা তেওঁলোকৰ এটা সময়ৰ এটা পৰিমাণ কমি যাব আৰু তেওঁলোকৰ এটা আয়ো এটা বাঢ়িব সেইটো তেওঁলোকে গ্ৰাম্য়াঞ্চলৰ বিশেষকে পিছপৰা অঞ্চলৰ অভিভাৱকসকলে সেই ক্ষেত্ৰত এইটো এটা ভুল ধাৰণা কৰি লৈছে যিটো বৰ্তমান যুগত সম্ভৱ নহয় কিন্তু আধুনিক শিক্ষাত গ্ৰাম্য়াঞ্চলৰ স্কুললৈ শিক্ষাৰ্থীসকলক চৰকাৰে বিভিন্ন ধৰণৰ অনুদান দিছে যাতে ল'ৰা ছোৱালীয়ে স্কুলত যায় নিজৰ এটা দক্ষতা এটা দেখুৱাব পাৰে নিজে কিবা এটা কৰিব পাৰে সেইক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে যদিও আমাৰ গ্ৰাম্য়াঞ্চলৰ পিছপৰা কিছুমান অভিভাৱকসকলে এইক্ষেত্ৰত আগবঢ়া নহয় তাত তেওঁলোকৰ বিভিন্ন ধৰণৰ বাধা এইক্ষেত্ৰত দেখা যায় যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক বহুত ক্ষেত্ৰত বহুত অসুবিধা যিটো তেওঁলোকৰ মাজত এটা থাকে তেওঁলোকৰ মাজত এটা পৰম্পৰাগত এটা কি থাকে যে ধৰ নিজৰ ল'ৰা ছোৱালী তেওঁলোকে শিক্ষিত নহয় সেইকাৰণে নিজৰ ল'ৰা ছোৱালীকো স্কুললৈ প নপঠায় তেওঁলোকে বিভিন্ন কামত ল'ৰা ছোৱালীক জড়িত কৰায় তাৰ পৰা দুই এক পইচা উপাৰ্জন যদি কৰিব পাৰে সেইটো তেওঁলোকে এটা নিজৰ এটা সুবিধা বুলি ভাবে কিন্তু সেইটো নহয় এইটো ক্ষেত্ৰত তেওঁলোকে এটা পৰামৰ্শদান ব্য়ক্তি এজন লাগিব তেওঁলোকক যাতে এইটো পৰামৰ্শ দিব পাৰে যে তেওঁলোকে ল'ৰা ছোৱালীক এইবোৰ ক্ষেত্ৰত কৰিব পাৰিব যাতে ল'ৰা ছোৱালী আগবাঢ়ি যাব পাৰে সেইক্ষেত্ৰত তেওঁলোকৰ এচাম যদি আগবাঢ়ি যায় তাৰ পিছৰ চামে সেইটো ক্ষেত্ৰত এটা উন্নয়ন এটা হ'ব পাৰিব এইক্ষেত্ৰত মই এইটো ভাবোঁ